বৰ সুন্দৰ প্ৰশ্ন প্ৰিয় ফুল বুলি ক'লেই অসমীয়া হিচাপেই অসমীয়া হিচাপেই বুলিয়েই নকওঁ জন্মসূত্ৰে যিটো লাভ কৰিছো অসমীয়াত্ব ইয়াত প্ৰথম কথা খুব গৌৰৱ অনুভৱ কৰো উত্তৰ পূৰ্বাঞ্চলৰ আহোম মানুহ হিচাপে আহোম ৰমণী হিচাপে নিজকে বহুত গৌৰৱ অনুভৱ কৰো আৰু মোৰ প্ৰিয় ফুল বুলি ক'বলৈ গ'লে নিশ্চিতকৈ মোৰ প্ৰিয় ফুল হৈছে নাহৰ নাহৰৰ সুগন্ধিৰ সমকক্ষ অন্য কিবা সুগন্ধি আছে বুলি কোনোবাই মোক ক'লেও কিন্তু মই কেতিয়াও বিশ্বাস নকৰো বসন্তৰ কালত যেতিয়া নাহৰ ফুলি থাকে সেই অঞ্চলটোৰ সৌৰভৰ বৰ্ণনা পৃথিৱীতে বিৰল সেই সৌৰভ যি পাইছে সি অনুভৱ কৰিব মনৰ মাজত বুকুৰ ভিতৰলৈকে উশাহত ভিতৰলৈকে সোমাই যোৱা সেই সুগন্ধ হৈছে নাহৰ তাৰপিছতে মোৰ দ্বিতীয় প্ৰিয় সুগন্ধ হৈছে খৰিকাজাই খৰিকাজাই ফুলে বাৰিষাকালি বাৰিষাত যেতিয়া খৰিকাজাই সুগন্ধি বৰষুণত তিতা মাটিৰ সুবাসৰ হৈতে ওপঙি আহে সেই সুগন্ধই যে মন প্ৰাণ কেনেকৈ বিচলিত কৰে তাক বুজাব নোৱাৰি আৰু ভাল লগা গোন্ধ হৈছে তগৰ যেতিয়া বহাগ বিহুৰ সময় এপ্ৰিল এপ্ৰিল মাহ বসন্ত কাল সেই সময়ত যেতিয়া তগৰ ফুলে আমাৰ আমাৰ সংস্কৃতিৰ অংগ বহাগ বিহুত যেতিয়া নাচনীয়ে বিহুলৈ বুলি ওলায় আৰু খোপাত নিজৰ লিহিৰী খোপাত যেতিয়া তগৰ নাহৰ কপৌ ফুল মেৰিয়াই লৈ যায় সেই নাচনীজনীৰ সৌন্দৰ্য আন কিহবাৰ সৈতে তুলনা কৰিবলৈ আমাৰ সাধ্য নাই সেই সৌন্দৰ্য আৰু সেই সুগন্ধি সেই বতাহত উৰি থকা সৌৰভ যি অসমীয়াই পাইছে তাক মনে প্রাণে অনুভৱ কৰিব পাৰিব মোৰ প্ৰিয় ফুল তেনেধৰণৰে ঠিক তেনেদৰে মই ভাল পাওঁ কপৌ ফুল কপৌ ফুলৰ এটা খুব মিঠা সুগন্ধি থাকে আৰু উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত আমি বহুত ধৰণৰে কপৌফুল পাওঁ গতিকে প্ৰতিপাহ কপৌফুল প্ৰতিপাহ ফুলৰ ৰং সৌন্দৰ্যই আমাক মুগ্ধ কৰে আৰু ভাল পাওঁ গধূলি গোপা গধূলি গোপাল ফুল আৰু ভাল পাওঁ গোলাপ ফুল গোলাপ ফুলৰ ভিতৰত ভাল পাওঁ জকমকাই ফুলি থকা বনৰীয়া গোলাপ যিটো বাৰিষা কালত ফুলে তাৰ উপৰিঞ্চি আমাৰ ভাল লগা আন এবিধ ফুল হৈছে গুলঞ্চ এই গুলঞ্চৰ বহুত সুন্দৰ কিছুমান স্মৃতি আমাৰ মনৰ মাজত আছে মধুৰ স্মৃতি গুলঞ্চ ফুলৰ পাহিবোৰ যেতিয়া ৰাতিপুৱা সময়ত সৰি থাকে সেই ফুলবোৰ আমি হাতত আঙ আঙঠি কৰি পিন্ধি এটা শৈশৱকালত বিমল আনন্দ পাইছিলো সেই কথাবোৰ মনত পৰিলে মনটো এতিয়াও ৰোমাঞ্চিত হৈ উঠে গৰমৰ দিনৰ আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত যেতিয়া গৰমৰ বন্ধ পালন কৰিবলৈ এটা দিন নিৰ্দিষ্ট কৰি লৈ সেই বিশেষ দিনটোত এমাহৰ বাবে স্কুল বন্ধ ঘোষণা কৰে সেই ঘোষণা কৰা দিনটোত আমি ছাত্ৰ ছাত্ৰীসকল বৰ উৎফুল্লিত হৈ থাকো আৰু আমি আমাৰ বিদ্যালয়ৰ যিখিনি শিক্ষাগুৰু আমাৰ প্রিয় শিক্ষাগুৰুসকললৈ আমি বিভিন্ন ফুলৰ মালা বা ফুলৰ উপহাৰ আমি লৈ যাওঁ মোৰ মনত পৰে মোৰ শৈশৱকালত মই যেতিয়া আমাৰ গৰম বন্ধ ঘোষণা কৰিব সেই দিনটোত মই মোৰ প্ৰিয় শিক্ষয়িত্ৰীসকললৈ আৰু শিক্ষকসকললৈ সদাই মই চেষ্টা কৰিছিলো নিবলৈ বকুল ফুলৰ মালা এই বকুল ফুলটো এবিধ এনেকুৱা ফুল বা বকুল গছজোপাই এনেকুৱা এজোপা ঔষধি গছ যে তাক বহলাই ক'বলৈ মন যায় বকুল গছৰ ছাল অত্যন্ত উপকাৰী বকুল গছৰ ফুল উপকাৰী বকুলৰ সুঘ্ৰাণটো ফুলপাহ শুকাই যোৱাৰ পিছতো বহুদিনলৈ ৰৈ যায় গতিকে এই বকুল ফুলৰ মালাডাল আমাৰ অসমীয়া মানুহে যোনে যোনে বকুল ফুল চিনি পাই বা যোনে যোনে বকুল ফুল পাইছে বা যাৰ ঘৰত আছে তেওঁলোকে এই বকুল ফুলক মুৰুলীধৰ বা আমাৰ কৃষ্ণৰ আগত আমি থাপনাত অৰ্পণ কৰো বকুল ফুলৰ সেই মহিমা সেই সৌন্দৰ্য আৰু চকুৰ পাহিৰ পতাৰ দৰে যি সৌন্দৰ্য আৰু তাৰ যি সুবাস সেই সুবাস আমি মনত লৈ ফুৰো লগতে ভাল পাওঁ কেতেকী ফুল কেতেকী ফুলৰ গছজোপা কাঁইটীয়া হয় কিন্তু এই ফুলৰ ৰেণু আমাৰ অসমীয়া সমাজত বাকচত সাচি ৰখাৰ এক পৰম্পৰা আছিল অৱশ্যে এই পৰম্পৰা বৰ্তমান নাই কিন্তু কেতেকী ফুলৰ ৰেণু লাগি থকা কাপোৰৰ পৰা যি সুগন্ধি ওলায় সেই মধুৰ সুগন্ধি বহু মানুহেই পাই থৈছে এতিয়া কেতেকী ফুল ইমান সহজেই নাপাই বা ক'ব পাৰি কেতেকী ফুল এতিয়া দুস্প্ৰাপ্য হৈছে তথাপিতো কে কেতেকী ফুল ভাল লাগে আৰু ভাল পাওঁ চেনিচম্পা ফুল চেনিচম্পা ফুল যেতিয়া ফুলে এটা অঞ্চল বহু দূৰৰ পৰাই মলমলাই গোন্ধাই থাকে চেনিচম্পা ফুলৰ ফুল গোন্ধৰ তীব্ৰতা ইমানেই বেছি যে ই বিভিন্ন ধৰণৰ সাপকো আকৰ্ষণ কৰে সাপ বুলি ক'বলৈ যাওঁতে আকৌ মনত পৰিছে বৌ পাগল বুলি এবিধ ফুল বা সেই ফুলজোপাক বসন্ত মালতী বুলিও কয় বসন্ত মালতী ফুলৰ সুগন্ধিও অতি তীব্ৰ আৰু বৰ সুন্দৰ হয় তেনেধৰণে আমাৰ অসমীয়া সমাজত বিভিন্ন ফুল আছে সেই ফুলবোৰৰ কথা কৈ শেষ কৰিব নোৱাৰি আৰু তাৰ মাজতো মই ক'ব বিচাৰো বিভিন্ন ধৰণৰ ঋতুবিশেষ ফুলবোৰতকৈ আমাৰ নিজৰ যিখিনি থলুৱা ফুল সেই ফুলবোৰক প্ৰতি ঘৰ অসমীয়াই নিজৰ বাৰীত বা টাবত হ'লেও ৰোপণ কৰি সংৰক্ষণ কৰাটো বৰ প্ৰয়োজনীয় কথা কিয়নো লাহে লাহে আমাৰ মাজৰ পৰা এই থলুৱা স্থানীয় সুগন্ধিযুক্ত ফুলবোৰ কমি যাবলৈ ধৰিছে আৰু লাহে লাহে ই দুৰ্লভ প্ৰজাতি কিছুমানত পৰিণত হৈছে সেই সমস্যাটো নহ'বলৈকে অন্তত মানুহসকলে যত্নবান হোৱা উচিত